হেল্ল' হয় অ ফ্লিপকাৰ্টৰ পৰা ন' অ অৰ্ডাৰটো দিছিলোঁ সেইদিনা আহিছে কিন্তু মই চেটিছফাই হোৱা নাই মানে কি কয় আপোনাৰ যি দিওঁ সেইটো নাহে বেলেগ আহে দুটা দিলে এটা আহে তিনিটা দিলে দুটা আহে মানে এটা বক্সত

কোৱালিটিও ভাল নহয় কোৱালিটিও ভাল নহয় মানে যিটো মোবাইলৰ স্ক্ৰিনত যিটো দেখা যায় সেইটো নাহে বেলেগহে আহে ভাল নালাগে

মানে এইটো মোৰ হ'ল এসপ্তাহমান হ'ল অহাৰ এই দিছিলোঁ দিয়ক কিবা এই আপোনাৰ টেবুল এখনো দিছিলোঁ বাচ্ছাৰ আৰু আপোনাৰ এই আৰু কিবাকিবি দিছিলোঁ আৰু দিয়ক নেক্সট টাইম তেনেকুৱা নকৰিব আৰু নেক্সট টাইম মানে আৰু কি আৰু মই আৰু ভৱিষ্যতে ফ্লিপকাৰ্টত নিদিওঁ আৰু অৰ্ডাৰ সেয়াই আৰু যিহেতু মই ভাল নাপালোঁ বেলেগ দি লাভ নাই আৰু আৰু বেলেগকো ক'ম মই মোৰ লগৰ বিলাকক দিয়ক ঠিক আছে